আমাৰ বৰপেটাত বহুত গইজাতো বগা বাংনা বুলি নামে আছে হৈ না নহয় বগা বাংনা বুলি ব'লবা নাই হাচিনা ৰাঙালাও জাপানী পানীলাও দীঘল দীঘল লেচেৰা ভাজিছে কেৰেলা আইঐ পুতল পুতল আৰু আমাৰ ইয়াতে থৈকাৰা টেঙা বুলি কয় মানে এই গাছতে হয় ঔৰ দৰে বস্তুটো সেইটো প্ৰত্যেক মানে ঘৰত আছেয়েই তিনি চাৰিডাল কৰি আছেয়েই প্ৰত্যেক বাৰী বাৰী আমাৰ তাৰমানে থয় নাৰিকল থাকে নাৰিকলৰো আমাৰ ভাল দাম যোৰাই পঞ্চাশ টাকা ষাঠি টাকা এনে যায় একশ বিছ কৰি যাই আছে দামী সময়ত নাৰিকলৰ লাড়ু বানোই পিঠা বানোই তিল তিলতো আমাৰ ইয়াতে খেতি কৰে তিলৰ খেতি নাৰিকলৰ বিজনেছ লাইনটোত তাৰমানে এইটোত আমাৰ বিৰাট মানে আমাৰ গইজাৰৰতো বহুত বহুতো জাগাত আছে থৈকাৰা টেঙাটোৰ কেজিতো বহুত টাকা মানে দাম থৈকাৰা আৰু নাৰিকলৰো আমাৰ এনেকে দাম তিল মাহ মুগ মুগ বুট বুটৰো আমাৰ খেতি পথাৰত একেবাৰে মাহৰ মাহৰ খেতিও কৰে যিটো মাহ আমাৰ এই মাঘৰ দোমহীত লাগে আমাৰ এই কাৰে ভাজাৰ কাৰণে লাগে বৰা চাউল সেইও ত' ধানৰে আমাৰ বিজনেছ হেৰি ইতেনে মই আনলু পাঁচ কেজি মোটামুটি তিনশ টাকা লাগব সেই আনলু পাঁচ কেজি আৰু ঘৰতো আছে নাৰিকল যোৰাই তাৰমানে হেৰি একশ বিছ কৰি লাগে ইয়াত দোমহীত অলপ আৰু দাম বাঢ়ে চবৰে ঘৰে ঘৰে আছে না চুবাৰ বৰপেটাত নি নি বেচে কাবাই ঘৰতে নেই কাবাই সেয়ে কৰে আহি অঁ তোহাৰ নাৰিকল আছে না মোকো দি এক যোৰা এই সেইটোও পাৰবায়ে নৰি নাৰিকল আছে যদি দি এ মোক এক যোৰা এক যোৰা কৰি সেইকাৰণে আৰ আমাৰ বিজনেজ লাইনটো এইবিলাকে দি বহুত আৰু গইজাৰ আমাৰ খেতি থাকেয়ে শাকৰ পৰা এই মূলাৰ পৰা কবি বান্ধকবি ওলকবি ফুলকবি বিলাহী জালা বাংনা বাংনা ক'লা বাংনাই লাগে না বগা বাংনাই লাগে যি থাকে লাগে সেয়ে পাবি চবৰে ঘৰে ঘৰে অলপ হ'লিও খাৰ কাৰণে কৰেয়ে কায়ো তাৰমানে এনেই নাথকে ধইনা পুতবো কাবাই বীন পুতবো কাবাই ৰাঙালাও পুতবো কাবাই তাতে বোলে নহয় দে আমি জিকাৰ চালি দেউং ভোল জিকা কোমৰা কাজি টেঙা এ বহুত ধৰণৰ এনেকা লাইনে লাইনে পুতি পুতি যাই থাকে মানুহ তাৰে আৰ আমাৰ তাৰমানে বেছি আৰ ঘৰৰেতো নাই না কি আমাৰ আমাৰ আছে স বিলাহী চাইট্টা নি তোৰ শাক লাগবো না কি স চাইড্ডেল নি এ তোৰ ওলকবি আছে না কি হাঁ নি চাট্টা ভাজি খাবি এই মূলা স নি চাট্টা ভাজি খাবি আমাৰ তাৰমানে বেছি আমাৰ সেই কৰবা লাগা নাই